কেইখনমান নদী এই অঞ্চলৰ কেইখনমান নদী হৈছে নদী ধনশিৰি নদী চেলচেলি নদী আদি নদীবোৰ এই নদীবোৰক নদী পানী গা ধুবলৈ কাপোৰ ধোৱা গা ধোৱা আৰু খেতি পথাৰত দিয়া আৰু বিভিন্ন অঞ্চলত মানুহে এই পানী খাবলৈ ব্যৱহাৰ কৰে আৰু বিভিন্ন ধৰণৰ ঘৰৰ কাম কাজৰ বাবে এই পানী ব্যৱহাৰ কৰা হয় নদী বান্ধসমূহ নদীৰ কাষত মথাউৰি নিৰ্মাণৰ দৰে মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হয় নদী বাৰিষা কালত নদীসমূহৰ দাঁতিকাষৰীয়া অঞ্চলত কেতিয়াবা বানপানী সৃষ্টি হয় তাৰ ফলত বিভিন্ন ধৰণৰ খেতিপথাৰ নষ্ট হয় ঘৰ দুৱাৰ আদিও পানীত ডুব যায় আৰু বান পীড়িত লোকসকলৰ খোৱা বোৱাৰ বাবে অসুবিধা হয় থকা খোৱা বোৱা আদিৰ বাবে অসুবিধা হয় গৰু ছাগলী হাঁহ আদিৰো বহুত মানে কষ্ট হয় বানপানীৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয় আৰু বেমাৰ আজাৰো হয় বানপানীৰ ফলত মানে য'তে ত'তে যি কিবাকিবি মানে লেতেৰা আৱৰ্জনা উটি আহি মানে বেমাৰৰো সৃষ্টি কৰে